হেল্ল' অঁ আপুনি এই পেপাৰত কাম কৰে নহয় আপুনি খবৰ দিয়ে খবৰ লিখে অঁ আমাৰ এই পশ্চিম অঞ্চলত যথেষ্ট ল'ৰাবিলাকে ড্ৰাগছ আসক্ত হৈছে আৰু যোৱাবছৰ যোৱাৰ মানে প্ৰয়োভৰ হৈছে আপুনি এটা নিউজ লিখিব লাগিছিলে আৰু সৰু সৰু ল'ৰাবিলাক ড্ৰাগছ খায় ডেনইড্ৰাট খায় আৰু এই শিখৰ তিখৰ বহুত প্ৰয়োভৰ হৈছে তাৰ বাদেও মানে বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিপনি হৈছে আৰু লোকেল যিটো চুলাই মদ এই চুলাই মদৰো ভাটি দুই চাৰি ঠাইত হৈছে এই বিষয়ত আমি প্ৰসাশনক জনালোঁ কিন্তু তেওঁলোকে গুৰুত্ব দিয়া নাই এতিয়া আপুনি এক কলম যদি লিখে অন্ততঃ কিছু কাম হ'লহেতেন আৰু ল'ৰাকেইটা অন্ততঃ ভাল পথত আহি গতিকে আপুনি একলম লিখিব ন

আপুনি নিউজ এটা দিয়ক গতিকে এই পশ্চিম অঞ্চলত দৰঙৰ পশ্চিম অঞ্চলত মানে সুৰা প্ৰয়োভৰ বা ড্ৰাগছ আসক্ত হৈছে মানুহখিনি আৰু কিছু কিছু ল'ৰাৰ জুৱাত গৈছে জুৱা খেলে তিৰ খেলে এই গোটেইখিনি কথা লিখিলে ভাল অঁ বাৰু আপুনি এইটোৰ ওপৰত ক'ব আৰু

নাই এইখিনিৰ ওপৰতে আপুনি আগতে হেৰি কৰক নিউজ এটা আনক আৰু স্থানীয় প্ৰশাসনক ক'লোঁ আপুনি আগে পিছে জনাইছোঁ তেওঁলোকেও বৰ বেছি এটা ভূমিকা লোৱা নাই সেয়েহে অলপ সজাই পৰাই লিখিলে ভাল হয় তেতিয়া অলপ গুৰুত্ৱ দিয়ে হয় হ'ব